অঁ হয় হয় লাগিছে কোৱাচোন অঁ কোৱাচোন কি

আমি এতিয়া নিবলৈ আহিব নে কি ডিলিভাৰী হয় মাত্ৰ হেৰি এক্সট্ৰা চাৰ্জ লাগিব তোমাৰ ইয়াৰ পৰা ক'ৰ চৰাইবাহী ন অঁ পকামূৰা তোমাৰ পাঁচশমান লাগিব গাড়ী ভাড়া চোফাছেটটো তোমাৰ এতিয়া কোৱালিটি ইয়াৰ বহুত আছে নহয় এতিয়া তোমাক কেনেকুৱা কোৱালিটীৰ লাগে মোৰ ইয়াত তোমাৰ ছহেজাৰৰ পৰা ষ্টাৰ্ট হৈছে ছহেজাৰৰ পৰা ত্ৰিছহাজাৰ মোটামুটি তোমাৰ দিবা আৰু হেৰি পাঁচ হাজাৰমান অঁ মই তোমাক দিছোঁ বাৰু তুমি চাই ল'বা যোনটো পচন্দ হয় অঁ হ'ব বাৰু তোমাৰ এড্ৰেছটো এবাৰ কৈ দিয়াচোন আকৌ অঁ দি দিয়া দি দিয়া অঁ হ'ব বাৰু